হেল্ল' অঁ মই আপোনাৰ হ'লচেল দোকানৰপৰা আপোনাৰ দালি আনিছিলোঁ কিন্তু দালি কুৱান্টিটীটো ভাল নহয়

না দালিখিনিত বাৰু প্ৰাইচটো যোনটো মূল্য সেই মূল্যটো অকণমান কম কৰিব আৰু দালিখিনি মানে ক'ৰ আপুনি য'ৰপৰা আনিছে হ'লছেলত দিবলৈ সেই হয় দোকানখন আপুনি চেঞ্জ কৰি দিয়ক কাৰণ দালিত আপোনাৰ পাথৰো ওলাইছে দাইলবোৰৰ সোৱাদ নাই মানে মই আপোনাৰপৰা যোনটো দাম দি আনিছিলোঁ সেইটো দামৰ সেই দাইলখিনি নহয়

মানে কি হয় হয় হয় মানে কি হয় এতিয়া মই আপোনাৰপৰা হ'লচেলত আনিছোঁ যে ত' কামত না

হয় হয় অ'কে হ'ব ঠিক আছে